দাদা মই আপোনাৰ দোকানত ৰুটি আৰু মাংসৰ অৰ্ডাৰ দিছিলোঁ ৰুটি দচখনৰ কথা কৈছিলোঁ অকণমান বঢ়াব বিচাৰিছোঁ কেইখনমান বেছিকৈ দি দিবচোন ৰুটি কম হৈ যাব ৰুটি দচখনৰ জেগাত পোন্ধৰখন আৰু মাংস এক প্লেট কৈছিলোঁ মোক দুই প্লেট দি দিব আৰু অকণমান পাৰিলে সোনকালে কৰি দিবচোন মই জলদি অকণমান সোনকালে লাগে অঁ অকণমান আলহী আহিব সেইকাৰণে অলপ পাৰিলে জলদি কৰি দিলে ভাল হয় আৰু মোক